শৈশৱৰ স্মৃতি কৰি বুলি ক'লে গাঁৱৰ কথা মানে খুব মানে স্মৃতি আছে কৈ শেষে নহয় মানে কাৰণ আমি যিহেতু গাঁৱত ডাঙৰ দীঘল হৈছোঁ আমি যেতিয়া এম ই স্কুলত পঢ়ি আছিলোঁ তেতিয়া স্কুলৰ সন্মুখত মানে আম গছ আছিল মানে আমি লগকেইটাই মানে লগ হৈ পেলাই কি কৰোঁ মনে মনে গৃহস্থ নাথাকে আমি লেজাৰ টাইমত আমাৰ যিটো লেজাৰ জিৰণি টাইম আছিল তেতিয়া মানে আমি আম ফৰ্মুটিয়াব গৈছিলোঁ আৰু এদিন কি হ'ল মানে গৃহস্থই আমাক দেখা পালে দেখা পোৱাৰ পিছত মানে স্কুলত আহিল আহি পেলাই আমাৰ প্ৰধান আচাৰ্যক ক'লে প্ৰধান চাৰে আমাক মানে দিলে নহয় এচাৰি এচাৰি তাৰ পিছত কি হ'ল সেইটো গ'ল তাত আকৌ মানে কি হ'ল আমাৰ গাঁৱৰ ওচৰতে মানে এইবিলাক এই পুখুৰী সদৃশ গাঁতবোৰ থাকে নহয় এই আমি যিটো নালা বুলি কওঁ এইবিলাক আইতা খাল বুলি কওঁ আমি গাঁৱত আচলতে আইতা খাল বুলি কওঁ সেইবিলাকত মানে আমি বৰহ বওঁ বৰহ বাই বাই খুব মানে আমেজ পাওঁ আৰু তাৰপিছত মানে কি আৰু এটা মানে কি খুব মানে ভাল লগা কথা মানে মনত পৰিল মানে আমাৰো যিহেতু খেতি কৰে এই পথাৰতে ভূঁই ৰোৱা বুলি কয় কঠিয়া ৰোৱা যিটো সেইটো ভূঁই ৰোৱাটো তাতে আমাৰ ডাঙাৰ বৌ মানে মোৰ ডাঙৰ বৌ মাজু বৌ আমি সৰু বৌ আমি গোটেইবিলাকে পথাৰত গে'লো যাওঁতেতো কি হ'ল সিহঁতে ৰুই আছে মোৰ ভৰিত মানে জোকে ধৰিল জোকে ধৰোঁতে মোৰ জোকে ধৰা গম পাই ডাঙাৰ বৌ আগে আগে মই পিছত মোৰ পিছে পিছে সৰু বৌ তাৰ পিছত দাদা মানে তিনি চাৰি মানে দোবলা আমি কঠিয়া মানে এইবিলাক ৰোৱা কঠিয়া আমি মোহাৰি পেলাইছোঁ তাৰপিছত মানে সৰু দাদাই মোক ধৰিলে ধৰি তাক একেবাৰে পিঠিত এনেকে মাৰিছোঁ কঠিয়াই দি সি বোলে মৰিলোঁ মৰিলোঁ বোলে এৰি দি মই বোলো নহয় জোক আছে জোক আছে সি জোক এৰি দিব নোৱাৰে মই মানে দৌৰি আছোঁ তাৰপিছত সি মানে এৰিলে যা নিদিওঁ যা এৰি মানে তই মানে এনেকে আছা মই আগে আগে দৌৰো তাৰপিছত ডাঙৰ বৌ আগে আগে মানে খুব এনেকে দৌৰি আছিলোঁ তাৰপিছত এইকেইটাই মানে খুব ভাল লাগে আৰু এইবিলাক কথা বৰশী বোৱাৰ কথা আকৌ আমি মানে গছতো উঠিছিলোঁ তামোল তামোল গছত আমি উঠিব নোৱাৰোঁ আমাৰ লগৰ কেইটা উঠিব যায় আমি তলত মানে চাওঁ সেনেকে উঠিব খুজিলে আমি পিছলি পিছলি পৰোঁ সিহঁতে মানে উঠি উঠি যাই টেঙা গছবিলাকত উঠে টেঙাবিলাক পাৰি আনে আনি মানে পথাৰত আমি খাওঁ লগ হৈ খাওঁ আৰু মানে আমাৰ আলুৰ খেতি কৰিছিলে আমি কি কৰোঁ পথাৰত মাহঁতে মানে আলু তাৰ তুলি থাকে আমি পথাৰত কি কেটলী লৈ যাওঁ যাই তাতে পথাৰতে মানে চৌকা খান্দি তাতে আলুবোৰ আমি সিজাওঁ সিজাই কিনে গোটেইবিলাকে লগ লৈ আমি তেনেকে খাওঁ আৰু গোটেইবিলাকে ল'গ হৈ